দাদা কিমান সময় লাগিব বাৰু আৰু অলৰেডী মই বহুত লেট হৈছো মোৰ নটাৰপৰা একজাম ষ্টাৰ্ট হ'ব মই ডিউটি কৰিব লাগিব আৰু ভিতৰৰ ৰাস্তাটোত লৈ আহিলে এই ৰাস্তাটো ইমান দূৰ মই একো চিনি পোৱা নাই টাইমটোতো এইট ফৰটি ফাইভত পাম বুলি দেখাই আছে কিন্তু ইমান বেছি জাম আৰু ইমান দূৰ দূৰ লাগিছে এইটো ৰাস্তা অলপ স্পীড ব'লক না অলপ স্পীড ব'লক এনেই কিমানমান টাইমত পাম বাৰু নটাৰ আগত পোৱাৰ চান্স আছে নে হে প্ৰভূ ৰাস্তাটো ইমান বেয়া অলপ জলদি যাওক না দাদা